হেল্ল' গুড ইভিনিং ছাৰ ছাৰ মই আমাৰ যিজন ছাৰ আছে এই তেওঁ এইটো সপ্তাহ শ্বিডিউলটো পুৰা ফুল হৈ আছে আপোনাৰ কি হৈ আছে মই জানিব পাৰিম নিকি আপোনাৰ মানে অসুখটো মানে বহুত বেছিকৈ হৈ গৈছে নিকি এতিয়া হয় ছাৰতো বৰ্তমান এতিয়া ছাৰৰ শ্বিডিউলটোতো পুৰা ফুল হৈ আছে কিন্তু হ'লেও যদি আপোনাৰ ইমান ইম্পৰ্টেণ্ট হয় তেনেহ'লে মই এইটো সপ্তাহৰ ভিতৰতে আপোনাৰ বুকিঙটো কৰিবলৈ মই চেষ্টা এটা কৰিম হয় ছাৰ মই কৰি দিব পাৰিম কৰি দিব পাৰিম বাৰু অ' আপোনাৰ আমাৰ ইয়াতে থকা এইবোৰ সুবিধা গোটেইখিনিয়ে পাই যাব খালী আপোনাৰ এতিয়া অহাৰ পাছতহে আপোনাৰ এই থকা মেলা কথাখিনি থাকিব লাগিব লগীয়া হয়নে নহয় বা সেইখিনি ওপৰত আহি মেলিহে আপোনাক ক'ব পাৰিব আপুনি অহা পিছত ঠিক আছে ছাৰ অ' ছাৰ আমাৰ ইয়াতে ছাৰ ৰাতিপুৱা দহটাৰ পৰা বহে যদি আপোনাৰ বুকিঙটো হৈ যায় তেনেহ'লে মই আপোনাৰ আপুনি নহ'লে আৰু এবাৰ ফোন এটা কৰিব ফোন এটা কৰি মেলি মই আপোনাক জনাই দিম কোন দিনাখন আপোনাৰ বুকিঙটো পৰিছে আৰু কেইটা বজাত আহিব মই সেইটো হিচাপতে কৈ দিম আপুনি সেইটো হিচাপতে চেম্বাৰলৈ গুচি আহিব ঠিক আছে ঠিক আছে থেংক ইউ ছাৰ